আজি ভাৰতে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে খহনীয়া নদী খহনীয়া আৰু পাহাৰ খহনীয়া নদী খহনীয়াৰ ফলত বিদ্যালয় বহুত বন্ধ হৈ যায় নদী গৰাখহনীয়াত পৰি যায় আৰু ঘৰ দুৱাৰ ভাঙি মানুহ থাকিবলৈ সুবিধা নাইকিয়া হৈ যায় সেইখিনি সুবিধা আকৌ চৰকাৰে কৰি বেলেগ জেগাত মাটি দি ঘৰ বহুৱাই তেওঁলোকক আকৌ সেইখিনি বহুত সুবিধা কৰি দিয়ে চলা ফুৰা কৰিবৰ কাৰণে আৰু পাহাৰ যেতিয়া খহি যায় তেতিয়া ৰাস্তা পদূলি বন্ধ হৈ যায় গতিকে চৰকাৰে সৈন্যবাহিনী আনি সেই ৰাস্তা মুকলি কৰি অহা যোৱাত সুবিধা কৰায়